পৰ্যটন স্থলীবোৰ পৰিষ্কাৰ আৰু পৰিচ্ছন্ন বজাই ৰাখিব লাগে কাৰণ যেতিয়া এখন পৰ্যটন স্থলীলৈ মানুহ আহে তাত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো চবেই বিচাৰে কিছুমান এনেকুৱা হয় আমি পাইছোঁ য'ত গৈ তাত মানে আপোনাৰ তাতে খায় তাতে পিক পেলাব তামোল খাই এইবোৰ এইবিলাক কৰিব নালাগে আৰু তেওঁলোকে নিজে হ'লেও আপোনাৰ এইবিলাক চাফা কৰি যাব লাগে হয়তো নহ'লে নহয়তো বা পিক চিক পেলাবলৈ আপোনালোকৰ ডাষ্টবিন লৈ যাব লাগে ভাল নিকাভাৱে আমি যদি এজন এখন পৰ্যটনস্থলী বিচাৰোঁ চবৰ কাৰণে এখন সমান আৰু যিবিলাকে গাইডেঞ্চ দিয়ে তেওঁলোকে অলপ তাত অংশীদাৰ ল'ব লাগে যাতে পৰ্যটনস্থলী পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে আৰু পৰ্যটন স্থলীবোৰ এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰ বা শৌচাগাৰ থাকিব লাগে আৰু জাবৰ জোঁথৰবোৰ পেলাবলৈ এটা ভাল ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে কাৰণ ৰাজহুৱা পয় প্ৰস্ৰাৱগাৰ শৌচাগাৰ থাকিলে তাত ধৰক মানুহৰ বা প্ৰস্ৰাৱ বা শৌচাৱ কৰিব হ'লে বহুত দূৰত যাবলগীয়া হয় আৰু সেইবাবে তাতেই এটা ভালদৰে প্ৰস্ৰাৱগাৰ বা শৌচাগাৰ নিৰ্মাণ কৰিব লাগে আৰু পৰ্যটনস্থলী যেতিয়া আপোনাৰ এই ধৰক শৌচাগাৰ বা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰি দিব তাত ধৰক কোনো ধৰণৰ লেতেৰাৰো সন্মুখীন নহয় তাতে ধৰক প্ৰস্ৰাৱ কৰিব মানুহে বা শৌচ কৰিব কিন্তু য'তে ত'তে আমাৰ শৌচ বা প্ৰস্ৰাৱ কৰাটো আমাৰ কাৰণেও ভাল নহয় কাৰণ তাত বহুতো মানুহ যায় আৰু মানুহবিলাকে এটা পৰিষ্কাৰ বা পৰিচ্ছন্ন থাকিলে তাত খোৱাসমূহ খোৱা বোৱাবিলাকো ভালদৰে কৰিবলৈ সুবিধা হয়